হেল্ল' এইটো বাৰু এই ট্ৰেভেল এজেঞ্চিৰ ফোন নম্বৰ হয়নে মোৰ মানে এটা অসুবিধা হৈছে মোৰ এটা মানে হেৰি এই আপোনাৰ

মোৰ মানে পৰিয়ালক পৰ্যটনথলিৰ এটা ঠাইলৈ যাবৰ কাৰণে মানে ড্ৰাইভাৰজনে ৰাতিপুৱা সোনকালে আহি পোৱাৰ কথা আছিল কিন্তু তেওঁ এতিয়ালৈকে আহি পোৱা নাই আপুনি তেখেতক ফোনত যোগাযোগ কৰিবলৈ চেষ্টা কৰিব নেকি অলপমান কিন্তু মই যত্ন কৰি আছোঁ কিন্তু তেওঁ মানে ফোনটো উঠোৱা নাই অভিযোগ কৰিবলৈ সেইকাৰণে মানে এইটো এটা যাতে মানে আপোনালোকে সহায় কৰি দিয়ে সেই কথাটো আপোনালোকক জনাইছোঁ ড্ৰাইভাৰজনক যেন আপুনি যোগাযোগ কৰি দিয়ে